অঁ আপুনি হেৰি পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়নে অঁ মই মানে সৰু সৰুকে দোকান এখন পাতিছোঁ দিছোঁ এই দোকানখনৰ কাৰণে ট্ৰেড লাইচেঞ্চ এখন বনাব লাগিছিলে সেইটো আপুনি বনাই দিব পাৰিবনে অঁ তেনেহ'লে এখন বনাওঁতে কি কি ডকুমেণ্টছ লাগিব আপুনি জনাবচোন অঁ অঁ আৰু কিবা লাগিব নেকি অঁ অঁ ঠিক আছে তেনেহ'লে মই অহাকালি আপোনাৰ পঞ্চায়ত অফিচলৈ যাম আপুনি এনেই কেইটা বজাত আহে বাৰু অফিচত অঁ অঁ মই আজি ডকুমেণ্টছখিনি ৰেডি কৰি থ'ম কালি মই আপোনাৰ অফিচলৈকে যাম আপুনি বনাই দিব অঁ এনেই বাৰু আপোনাৰ তাত হেৰি ডকুমেণ্টছখিনি যদি আৰু কিবা লগা হয় তেতিয়া আপুনি কৈ দিব মোক অঁ পাৰিলে আপুনি অলপ সোনকালে বনাই দিব মোৰ মানে লাগে সোনকালে

মই বুটলিখোৱাৰ পৰা অঁ ঠিক আছে